ব্যৱসায় আৰম্ভ কৰাৰ সম কৰিবলৈ হ'লে গাঁৱত বস্তুবিলাক পোৱা নাযায় টাউনৰপৰা আনিব লাগে টাউনৰপৰা আনোতে বহুত খৰচ হয় কাৰণ এখন গাড়ী বা গাড়ী লৈ যাব লাগিব এখন স্কুটি লৈ গ'লে তেল খৰচ তেলৰ খৰচ ভৰিব লাগে বা বেটেৰী লৈ গ'লে বেটেৰীখন লৈ গ'লে দুশ তিনিশ টকা ভাড়া ল'ব বা আজি যদি মই যাব মই ব্যৱহাৰ কৰিছোঁ মই যদি যাব নোৱাৰোঁ বেলেগ মানুহ এজনক যদি পঠিয়াবলগীয়া হয় তেখেতক দিন হাজিৰা দিব লাগিব ব্যৱসায় কৰিবলৈ হ'লে বস্তু পাতি একে দিনাইটো চব আনিব নোৱাৰি আজি বোলে আনিলোঁ শেষ হ'ল আকৌ এদিন যাব লাগে সেনেকৈ ব্যৱসায় কৰি ব্যৱসায় কৰিবলৈ হ'লে সেনেকৈ বস্তু পাতি আনিবলৈ হ'লে হাজিৰা দিব লাগিব মানুহক বা গাড়ীত লৈ গ'লে নিজৰ গাড়ী লৈ গ'লে তেল চেল ভৰাই মেলি গ'লে খৰচটো কম হয় বেলেগৰ যদি গাড়ী লৈ যাওঁ আমি বা ভাড়া কৰি নিওঁ বহুত হাজিৰা পৰেগৈ প্ৰফিট বুলিবলৈ বেছি নহয়েই নিজৰ যদি নিজে যদি যাওঁ আমি বা নিজৰ গাড়ীত তেল ভৰাই মেলি যাওঁ বহু পইচা বহুত কম হয় পইচাটো আৰু সদায় দিনেতো একেদিনাইতো বস্তুটো আনিব নোৱাৰোঁ আজি আনিলোঁ বা কালি শেষ হ'ল তেতিয়া আকৌ আনিব লাগে সেনেকৈ কৰি ব্যৱসায়টো কৰি থকা হয় বা আজি দাইল আনিলোঁ দাইলখিনি শেষ হ'ল বা আকৌ এদিন আলু আনিব লাগিব সেনেকৈ ব্যৱসায় কৰিবলৈ হ'লে মানে গাঁৱততো চব বস্তু পোৱা নাযায় বেলেগৰপৰা আনিব লাগিব টাউনৰপৰা আনিব লাগিব আৰু ক'বলৈ গ'লে মানুহক সহায় কোনেও আজিকালি এনেই কৰি নিদিয়ে তেখেতলোকক দিন হাজিৰা দি মেলি বস্তু যদি যাব নোৱাৰোঁ দিন হাজিৰা দি মেলি সিহঁতক অনোৱাব লাগিব অনোৱাব মেলিব লাগিব সেনেকৈ ব্যৱসায়টো কৰা হয় আৰু একেদিনাইতো চব বস্তু আনিব নোৱাৰি ন কাৰণ কেলৈ এখন গাড়ীত যদি আজি বেটেৰী এখন লৈ যাওঁ তাক ভাড়া দিব লাগিব বা বেলেগ মানুহ এজন পঠিয়াই দিলে হাজিৰা দিব লাগিব ব্যৱসায় কৰিবলৈ হ'লে কষ্টও কৰিব লাগিব কাৰণ কিয় ব্যৱসায়টো ইমান সহজতে কৰিব নোৱাৰি ন কাৰণ কিয় খৰচ পাতিৰ কথা আছে এখন ব্যৱসায় কৰিবলৈ হ'লে যিকোনো ব্যৱসায় এটা কৰিবলৈ হ'লেতো কষ্ট কৰিবই লাগিব আৰু ব্যৱসায় ভিতৰত আজিৰ বা কিবা নাই টাউনৰপৰা আনিব লাগিব ইটো নাই টাউনৰপৰা আনিব লাগিব হাজিৰা দিব লাগিব মানুহক নিজে যাব নোৱাৰিলে মেলিলে ব্যৱসায় কৰি কৰিলে বহুত লাভৱানো হ'ব পাৰি যদি ভালকৈ ব্যৱসায়টো কৰিব পাৰি আমি ব্যৱসায় কৰিয়েই আজি বহুত মানে আৰু ল'ৰা ছোৱালী পঢ়োৱা পঢ়াইছোঁ মেলিছোঁ ব্যৱসায় কৰিয়ে কাৰণ কেলৈ ব্যৱসায়ত লাভ লাভো হ'ব লোকচানো হ'ব কিন্তু যে লোকচান হ'লে যে ব্যৱসায়টো এৰি দিম সেইটো নহয় কাৰণ কেলৈ কষ্ট কৰিলেহে মানুহে ফলটো পায় ব্যৱসায় কৰি ব্যৱসায়টো বিষয়ে কৰিবলৈ গ'লে ব্যৱসায় কৰিবলৈ গ'লে কাৰণ কেলৈ কষ্ট কৰিব লাগিব আজি আজি লোকচান হৈছে কালি লাভ হ'ব ব্যৱসায়টো লাভ লোকচান আছেই কাৰণ কেলৈ আজি আলু আনিলোঁ আলুত তোমাৰ লোকচানো হ'ব পাৰে কাৰণ কেলৈ গেলিও যাব পাৰে গেলি মেলি আলু লোকচান হ'ব পাৰে হেয়াত লোকচান হ'ব আৰু অকল যে লাভেই হ'ব সেইটো নহয় ব্যৱহাৰ কৰিলে লাভ লোকচান হ'বই আৰু বস্তুবিলাক গাঁৱতে অকল পোৱা নাযায় টাউনৰপৰা আনিবলগীয়া হয় টাউনৰপৰা আনিবলৈ হ'লে মানুহ গাড়ী লৈ যাব লাগিব আজি টাউনৰপৰা যদি আনিবলৈ যাওঁ নিজৰ গাড়ী লৈ যদি যাওঁ অকল তেল ভৰাই খৰচটো কম হয় আৰু যদি বেলেগৰ গাড়ী লৈ যাওঁ তেতিয়া বেটেৰী ভাড়া দিব লাগিব তিনিশ চাৰিশ টকা সেনেকৈ কৰি লয় আৰু যদি নিজৰ গাড়ী লৈ যাওঁ আৰু প্ৰফিট হয় কাৰণ কিয় ব্যৱসায় যিকোনো বস্তু এটা আনিবলৈ হ'লেও আজিকালি চবতে পইচাই আৰু মানুহ এজনক পঠিয়ালে বুলি ক'লেও হাজিৰা দিব লাগিব তেখেতক আৰু বস্তু যিকোনো বস্তু কাৰণ কেলৈ এতিয়া আজি কিবা এটা আনিবলৈ গ'লেও তাতো পইচা দাইল আনিলোঁ বা দাইলখিনিতো মানুহক পঠিয়াবলৈ হ'লেতো এজন মানুহক পঠিয়াবলৈ হ'লেতো লাগিবই ন বস্তু বা আজি হাঁহ কুকুৰাই পুহিলোঁ তেতিয়াতো মানে হাঁহ কুকুৰা পুহিলেও হ'লেও কাৰণ কেলৈ বস্তু ঘৰ বনোৱাৰপৰা আদি কৰি গঁৰাল বনোৱাৰপৰা আদি কৰি খোৱা বস্তুলৈকে চবটো কিনাই হয় কাৰণ কেলৈ হাঁহ কুকুৰা পুহিলে বুলি ক'লেও বা গঁৰালটো বনাব লাগিব তাক খোৱাৰ আহাৰবিলাক আনিব লাগিব যিকোনো ব্যৱসায়তে কষ্ট হয় কাৰণ কেলৈ বস্তুবিলাক ওচৰতে পোৱা নাযায় তেতিয়া সেইটো গাড়ী দিয়া গাড়ীত গৈ পিনি বা ভাড়ালৈ লৈ এনেকৈ আনিবগৈ লাগিব আৰু ব্যৱসায় বুলিলেই যে অকল হেৰি কৰিলে নহ'ব কষ্টও কৰিব লাগিব কষ্ট কৰিলেহে ফল পাব আজি ব্যৱসায় যদি কৰোঁ নহয় বা হাঁহ এটা পুহিলেও তাতো বা কি দিব লাগিব দানা সেইটো খোৱাব লাগিব বা কুকুৰাজনী পুহিলেও তাক ব্যৱসায়টো কুকুৰা ব্যৱসায় যদি বিজনেছো কৰা হয় ব্যৱসায় বুলি কাৰণ কেলেই সেইটো ব্যৱসায়ো কাৰণ কুকুৰাক দানাৰপৰা আদি কৰি মানে দানা চানা দি মেলাৰপৰা আদি কৰি বহুত খৰচ হয় প্ৰথম গঁৰাল বনাব লাগিব সঁচ ল'ব লাগিব সেনেকৈ কৰোঁ ক'লে বহুত টকা হেৰি হয় কিন্তু প্ৰফিটো হয় নোহোৱা নহয় কাৰণ তেতিয়া ব্যৱসায় কৰিয়ে আমাৰ ইয়াত এতিয়া সৰু ল'ৰা ছোৱালী পঢ়ুৱাৰপৰা আদি কৰি টিউশ্যন দিছে কিছুমানে ব্যৱসায় কৰি ব্যৱসায় কৰিয়ে এতিয়া মানে ব্যৱসায় কৰিয়েই মানুহে এতিয়া গাড়ী লৈছে কিছুমানে ল'ৰা ছোৱালী পঢ়াইছে মেলিছে ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰাত সুবিধা হ'বৰ কাৰণে চাইকেল কিনি দিছে ব্যৱসায় কৰিয়ে এতিয়া নিজেও গাড়ী গুৰা লৈছে কাৰণ কিয় ব্যৱসায়টো কৰিবলৈ হ'লেতো সদায়তো লোকৰ গাড়ীত ভাড়া দিটো আনিব নোৱাৰি ব্যৱসায় কৰি কৰিয়ে তেখেতলোকে গাড়ী লৈছে কাৰণ কেলৈ নিজৰ সুবিধা অনুযায়ী নিজে মানে পইচাটো কম হ'ব বুলি নিজৰ গাড়ীত তেল ভাৰাই বস্তু আনিব পাৰক বুলিয়ে ব্যৱসায় কৰিয়ে তেখেতলোকে গাড়ী লৈছে ল'ৰা ছোৱালী পঢ়াত টিউশ্যন খৰচ দিছে পঢ়া খৰচ দিছে আৰু স্কুললৈ সুবিধা অনুযায়ী অহা যোৱা কৰিবলৈ ব্যৱসায় কৰিয়ে তেখেতলোকে চাইকেল কিনি দিছে ব্যৱসায় কৰিয়ে তেখেতলোক আজি দুবেলা দুমুঠি ভালকৈ খাব পাৰিছে বা নিজৰ সুবিধা অনুযায়ী গাড়ী গুৰা লৈছে ব্যৱসায় কৰিয়ে কাৰণ কেলৈ ব্যৱসায়টো কৰিলে মানুহ দেখি আহিছোঁ ব্যৱসায় কৰা মানুহ বহুত উন্নত হৈছে কাৰণ কেলৈ কষ্ট কৰিবই লাগিব ব্যৱসায় কৰিয়ে আজি ল'ৰা ছোৱালীক টিউচনৰপৰা আদি কৰি স্কুল অহা যোৱা কৰিবলৈ তেখেতলোকক চাইকেল কিনি দিছে নিজৰ সুবিধা অনুযায়ী ব্যৱসায় কৰিবৰ কাৰণে নিজে গাড়ী লৈছে এখন নহয় দুখনকৈ গাড়ী লৈছে ব্যৱসায় কৰিয়ে দেখিছোঁ